আগতে মাছ মাৰিবলৈ যাওঁ কিমান ভাল লাগে কিমান ফূৰ্তি লাগে আৰু মাছ সেই অনুপাতে মাছো পাওঁ যিকোনো মাছ কিন্তু আজিকালিটো এতিয়া মাছ মাৰিবলৈ যাওঁ মাছেই নাই পাবলৈ ক'ৰবাত চাৰি দহজনৰ ভিতৰত দুজনে মাছ পাইছে বাকী কাৰো মাছ নাই কিন্তু আগৰ মাছ আৰু এতিয়াৰ মাছৰ পাৰ্থক্য় আছে এতিয়া ধৰক আগৰ বহুত মাছ কিন্তু এতিয়া মাছবিলাক নাইকিয়া হ'ল এটা কাৰণে আজিকালি পানী নাইকিয়া হ'ল পানী দুনি নোহোৱা হ'ল বিশেষতে বানপানী বানপানী যদি আহে বানপানীত মাছটো আহি যায় ধৰক ফিছাৰীত সোমালে পুখুৰীত সোমালে য'তে ত'তে মাছটো ৰখি গ'ল কিন্তু এতিয়া তেনেকুৱা পানী নাই যেনিয়ে তেনিয়ে চ'ব মথাউৰি মাৰিলে পানী আহিবলৈকে নোৱাৰে আৰু পানী নহ'লেনো মাছ ক'ৰপৰা আহিব গতিকে আজিকালি মাছৰ বহুত স্কাৰচিটি হৈ গ'ল মাছ দেখিবলৈ কিছুমান ল'ৰা ছোৱালীয়ে নোপোৱা হ'ল এতিয়া কিছুমান ল'ৰা ছোৱালীয়েটো মাছ চিনিয়ে নাপায় যেনে ধৰক এতিয়া পুঠি খলিহনা দৰিকণা মোৱা এই এই জাতীয় মাছবিলাক আজিকালি নাইকিয়াই হ'ল আজিকালি ধৰক সৌ ফিছাৰী ফিছাৰীৰ আপোনাৰ চন্দা ৰৌ ভাঙোন বা সৌ খৰিয়া কিবাকিবি পাব সেইবিলাক মাছ পাব কিন্তু চব ফিছাৰীৰ মাছ আজিকালি বিলৰ মাছ নাই আগৰ বিলত আপোনাৰ যিয়ে একোটা একোটা কাৱৈ মাছ যি একোটা একোটা মাগুৰ মাছ শ'ল মাছ আপোনাৰ অনেক জাতিৰ মাছ পোৱা যায় কিন্তু আজিকালিটো সেইবিলাক মাছ নায়ে পাবলৈকে নাই দেখিবলৈকে নাই গতিকে আজিকালিৰ মানুহে আৰু সৌ ফিছাৰীৰ মাছকেইটা ফিছাৰীত দিছে আৰু বেপাৰীয়ে আনিছে তাতে আৰু ধৰক কিনি পেলাই খাইছে তাৰ বাহিৰতে আৰু লোকেল মাছ বুলিবলৈ নাইকিয়াই হৈছে কেতিয়াবা কাৰচিত পোৱা যায় লোকেল মাছ কেতিয়াবা দেখিবলৈ পাওঁ আৰু তাকো আপোনাৰ দাম যি দাম ক'ব সেয়া দামতো আৰু সেয়া মাছ আনি আচলতে খাব নোৱাৰি যি কি নহওক এতিয়া মাছ এতিয়া ধৰক খাই ভালপাওঁ মাৰিও ভাল পাওঁ কিন্তু খোৱাতকৈও মৰাতো বেছি চখ মানে আপুনি খাই যিমানটো আৰাম পাব মাৰি পেলাই তাতকৈ বেছি আৰাম পাব গতিকে আগতে মাছ মাৰিবলৈ যাওঁ এজাক এপাল যাওঁ পল' জাল জুলুকি এইবিলাক লৈ লৈ যাওঁ ধৰক বিলত একদম গোটেই মানুহ নামে একেবাৰে গোটেই হূলস্থুল এফালৰপৰা পল' মাৰি যাব তাৰ আগত চিপজাল পাতিব চিপজালত যিকোনো মাছ উঠিব পল'ত যিকোনো মাছ উঠে যিকোনো মাছ ধৰিবলৈ পাওঁ কিন্তু আজিকালি আৰু সেইবিলাক মাছ দেখিবলৈ নাইকিয়া হ'ল সেয়েহে আজিকালি মাছ মৰাটো প্ৰায় বন্ধেই হৈছে আৰু তেনেকুৱা নাই বুলিয়ে ক'ব পাৰি আজিকালি চ'ব আৰু ফিছাৰীৰ মাছ হ'ল বজাৰত ফিছাৰীৰ মাছৰ বাহিৰে আৰু লোকেল মাছ আপুনি দেখিবলৈ নাপায়ে কেতিয়াবা কাৰচিত আৰু পোৱা যায় আৰু এটা দুটা মাছৰ বিষয়েনো আৰু কি কম আৰু নকওঁ দিয়ক